প্ৰথমবাৰৰ কাৰণে মই ৰান্ধিবলগা হৈছিল শাক দেউতাক যেতিয়া গুৱাহাটীত লৈ গৈছিলোঁ আমি অতিথিশালা এটাত মানে ভাড়া লৈ আছিলোঁ ৰুম এটা প্ৰথম দুপৰীয়া মই ৰান্ধিবলগা হৈছিল শাক মানে কেনেকৈ হৈছিল আমি ৰুম চুম লোৱাৰ পিছত এই তাৰে বেপাৰী এজন আহিছিলে শাক চব্জি লৈ এই দেউতাই দেখিলে খুতুৰা শাক আমাৰ ঘৰুৱা ভাষাত এইটো খুতুৰা শাক বুলি কয় খুতুৰা শাক ৰাখিলে মই মানে সোধা নাই আৰু খুতুৰা শাকটো ৰাখি দিলে আৰু খাবৰ মন গৈছে খুতুৰা শাকটো ৰাখি দিলে তাৰপিছত ৰাখি মেলি মই ইফালে ৰুমৰ ভিতৰত বস্তু বাহানিবিলাক ঠিক কৰিছোঁ তাত ষ্টভবিলাক কুকাৰ চুকাৰ উলিয়াই কিনে আৰু ৰন্ধাৰ মানে ব্যৱস্থা এটা কৰিম আৰু মানে মানে বাবাই আৰু ক'লে কি যে শাক অলপ ৰাখিলোঁ তুমি পাৰিবা নে নাই মই বোলো শাক মইতো ৰান্ধিয়ে পোৱা নাই জীৱনত মনেদি ভাবি আছোঁ মইতো জীৱনত ৰন্ধাই নাই আজিয়ে প্ৰথম ৰান্ধিম বোলো হ'ব দিয়া পাৰিম দিয়া আৰু এনেকৈ ক'লোঁ তাৰপাছত গোটেই যোগাৰ চোগাৰখিনি কৰিলোঁ চাউল দালি ধুলোঁ শাকখিনি যেনিবা দেউতাই অলপ চাফা চুফা কৰি দিলে ধুই দিলে তেখেতে কটাৰীৰে কুটিও দিলে তাৰপিছত তেখেতে বিছনাত ৰেষ্ট ল'লে মই অলপ চাহ বনালোঁ কেৰাহীটোতে চাহ বনালোঁ ইমাৰ্জেঞ্চী সেইটো তাৰপিছত চাহ পানী খালোঁ খাই উঠি প্ৰথম মই শাক চাকখিনি ঠিক ঠাক কৰি কি কৰিম এতিয়া কেৰাহীটো উঠাই দিলোঁ উঠাই দি কিনে শাকত কি দিয়ে এতিয়া তেল দিব পাৰিনে নোৱাৰি জ্বালা পিঁয়াজ দিয়ে নে নিদিয়ে সেইটো মোক খোকোজা লাগিল তাৰপিছত বোলো যি হয় হ'ব আৰু তেল অকণমান দি দিলোঁ জ্বালা দুটা ভাঙি দিলোঁ ভাঙি দি শাকখিনি বহাই দিলোঁ প্ৰথমতো কেৰাহীটোত বহুত শাক মই বোলো ইমান শাক আমি দুটা মানুহে কেনেকৈ খাম তাৰপিছত লাৰি কিনে যি চাওঁ ক্ৰমান্বয়ে শাকখিনি কমি যাই আছে যাই আছে যাই আছে তাৰপিছত এটা পৰ্যায়ত শাকখিনি এটা মানে ষ্টেবল হ'ল আৰু এটা পৰিমাণত ৰৈ গ'ল তাৰপিছত মই বোলো অ' শাকততো মই হালধি দিয়া নাই হালধি দিবা দিয়ে নে নিদিয়ে তাৰপিছততো ময়ো দেউতাক সুধিলোঁ বোলো ইয়াত হালধি বোলে হালধি নিদিলেও হ'ব দি তাপা সেইটো থাকিল তাৰপিছত লাৰি কিনি মানে যেতিয়া মানে গোট মাৰিলে মই শাকটো নমাই দিলোঁ নমাই দি ৰাখি দিলোঁ ৰাখি দি তাৰপিছত মই দালিটো বহাই দিলোঁ দালিটো কুকাৰত বহাই দিলোঁ দি কিনে যেতিয়া চিট আহিল নমাই কিনে মই তেল মাৰিলোঁ আৰু দালিটো চাওঁ যে গোটেইখিনি দালি একেবাৰে বেয়াকৈ সিজি গৈছে নহয় মই বোলো এইখিনি কি হ'ল এতিয়া কোনে খাব অলপ দিগদাৰ হ'ল তথাপিতো আৰু উপায়তো নাই তেলটো মাৰি থৈ দিলোঁ তেলটো মাৰি থৈ এইবাৰ ভাত দিলোঁ ভাত দি জীৱনত প্ৰথম কুকাৰত ভাত দিম মই চিন্তাও লাগিছে চাউল কি দিওঁ এতিয়া মই চাউলটো পৰিমাণ নাই একো পৰিমাণটোতো নাজানো কিখিনিমান চাউলত কিখিনিমান ভাত হ'ব মই কিমান খাম দেউতাই কিমান খাব তথাপিতো হাতৰ পোহাৰে দুটা পোহা মাৰি দিলোঁ আৰু মাৰি দি কিনে ধুই কিনে কুকাৰত বহাই দিলোঁ বহাই দি কিছু সময় তাতে বহি আছোঁ আৰু ওচৰতে বহি আছোঁ কুকাৰৰ হুইচেল পৰে চিটটো পটকিনে দিয়ে আৰু হয়ো কেইটামান মিনিটৰ পাছত মানে হুইচেলৰ চিট আনি মই নমাই দিলোঁ নমাই দি কিছু সময় থাকিল তেনেকৈ তাৰপিছত মই দেউতাক ভাত বাঢ়ি কিনে মাতি দিলোঁ ভাত খোৱাহি বুলি ভাতকেইটা যি চাওঁ ভাতকেইটাতো বেছি সিজি গ'ল মানে আপোনাৰ দিলে মানে ভাতটো কাঁহীত এঠাইত নাথাকে মানে ই বাগৰি যায় বহল হৈ যায় ভয়ো লগিছে অলপ লাজো লাগিছে তাৰপিছত মোক দেখি চাইছে দেউতাই আৰু দিয়া একো নহয় দিয়া আজি বোলে প্ৰথম আৰু তুমি জোখাটো পোৱা নাইতো এনেকৈ একো নহয় তাৰপিছত খাইছে প্ৰথমকেইটা খায়ে মোৰ মুখত দেখি চাই আৰু হাঁহিছে বোলো কি হ'ল বোলে তুমি শাকটোত নিমখ দিব পাহৰিলা অ' পাহৰিলোঁতো প্ৰথম দিয়া নাই নেকি বোলে দিয়া নাই খাই চাওঁ যে বোলে অ' নিমখ দিয়া নহ'ল তাৰপিছত তাত যেনে তেনে দুপৰীয়া ভোকো লাগছিল সেনেকৈ খালোঁ আৰু সেনেকৈ খাই উঠি থাকলোঁ তাৰপিছত আকৌ ৰাতি ৰান্ধা পালা ৰাতি আকৌ কি বনাম এতিয়া সুধিলোঁ বোলে দালি বনোৱা আলু ভাজা এতিয়া ৰাতি তেনেকৈ হ'ব কণী আছে যদি কণীও দিব পাৰা বইল কৰি একোটা দুয়োৰে কাৰণে অঁ ঠিক আছে ৰাতিৰ কিন্তু খানাটো জবৰদস্ত হৈছে দালিও বেছিকৈ অলপ দি দিছোঁ পানীটো বইল কৰোঁতে কমকৈ দি দিছোঁ দালিটো পূৰা একদম আৰু ধুনীয়া একদম মাফৰ হৈছে দালিটো আলুটো বইল কৰি ভাজিছোঁ কণী দুটা ৰঙা কৰি ভাজিছোঁ হালধি গুড়ি ছটিয়াই দিছোঁ ওপৰত বৰ ধুনীয়া হৈছে বোলো একদম ঘৰত খোৱা নিচিনা হৈছে হে সেনেকৈ মানে পোন্ধৰদিন তাতে ৰান্ধিলোঁ পিছৰ পিনে কিন্তু খুব ধুনীয়া হ'ল খানা খাই নিজেও ভাল পাইছোঁ দেউতাও ভাল পাইছে তাৰপিছত ঘৰত আহি আৰু কৈছে আৰু আইৰ আগত যে তোমাৰ চলি ৰান্ধনি ভালে হ'ব ই ৰান্ধিব পৰা হৈছে আৰু চিন্তা নাই ক'ৰবাত কেতিয়াবা বাহিৰত থাকিলেও সি নিজে ৰান্ধি খাব পাৰিব আৰু তাৰপিছত তেনেকৈ আজিলৈকে আৰু এইটো সেইটো ৰান্ধি থাকোঁতে থাকোঁতে মানে অভ্যাস এটা হৈ গ'ল আৰু